আমাৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত বহুতো ৰোগৰ সজাগতামূলক কাৰ্যসূচী পালন কৰি থাকে যেনে উদাহৰণস্বৰূপে পলিঅ' চিকেন পক্স স্মল পক্স এনেধৰণৰ বেমাৰৰপৰা আমাৰ হাত সাৰিবলৈ বহুতো সজাগতামূলক প্ৰগ্ৰেম হৈ থাকে লগতে স্নেক বাইটৰ বহুতো সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ আমাক স্বাস্থ্যকেন্দ্ৰটোৱে আমাক পৰামৰ্শও আগবঢ়ায়